নমস্কাৰ মোক আপোনালোকৰ গেছ এজেঞ্চিৰপৰা এটা সহায় লাগিছিল আচলতে মই এটা নতুন এপাৰ্টমেণ্ট কমপ্লেক্সলৈ স্থানান্তৰিত হৈছোঁ আৰু মই মোৰ গেছ চিলিণ্ডাৰৰ ডেলিভাৰী ঠিকনাটো আপডেট কৰিব খুজিছোঁ মোৰ উপভোক্তা আই ডি হৈছে চাৰি এক পাঁচ এক ছয় এক দুই এক ন এক শূন্য তিনি তিনি তিনি দুই শূন্য আৰু মোৰ নতুন ঠিকনা হৈছে ত্ৰিডীপ কমপ্লেক্স লাদগড়ত যোৰহাট জিলা পিন ক'ড সাত আঠ পাঁচ শূন্য শূন্য এইক্ষেত্ৰত আপোনালোকে মোক অনতিপলমে সহায় নকৰিলে মোৰ দৈনন্দিন কাম কাজত যথেষ্ট অসুবিধা হ'ব গতিকে অনুগ্ৰহ কৰি মোক মোৰ গেছ চিলিণ্ডাৰৰ ডেলিভাৰী ঠিকনাটো আপডেট কৰাত সহায় কৰক